হয় কোনে ক'লে হয় কওকচোন

হয় হয় হয় হয় বৰ্তমান সময়তটো আমাৰ এই ডিব্ৰুগড়ত চাহৰ বিশেষভাৱে বহুলভাৱে আমাৰ উৎপাদন হৈ আছে গতিকে এই ক্ষেত্ৰত আপুনি যথেষ্ট লাভ কৰিব পাৰে কাৰণ আমাৰ মাটি যিহেতু পৰি থাকে সেইখিনি সম সেই মাটিখিনিত যদি আমি ভালদৰে চাহগছ যত্ন লৈ পেনে আমি কৰিব পাৰোঁ তেন্তে যথেষ্ট উন্নতি কৰিব পাৰি কাৰণ এতিয়া চাহৰ যি চাহিদা সেয়া বহুত বৃদ্ধি পাইছে আৰু আমাৰ চাহপাত যিহেতু অন্য ঠাইলৈ যায় বিদেশলৈ যায় গতিকে ইয়াৰপৰা যথেষ্ট লাভ কৰিব পাৰি আৰু চাহপাত বুলিয়েই নহয় কেৱল তাৰপৰা আপুনি গ্ৰীন টিও উৎপাদন কৰিব পাৰে বা নতুবা আজিকালি চাহৰ বিভিন্ন ধৰণৰ বিভিন্ন প্ৰকাৰৰ উৎপাদন সামগ্ৰী ওলাইছে সেইবিলাকতো আপুনি কিছু মানে অংশগ্ৰহণ কৰিব পাৰে সেইখিনি কাম কৰি গতিকে এই সময়ত ভাবো আপুনি সুন্দৰভাৱে চাহগছ আপুনি ৰোপণ কৰক আৰু তাৰ যত্ন লওক সময়ে সময়ে আপুনি কেনেধৰণে স্প্ৰে কৰিব লাগে সেইখিনি অকণমান যত্ন ল'লেই আপ আপুনি লাভ কৰিব পাৰিব ধন্যবাদ